মই ইণ্টাৰনেট বেংকিং বেছি পচন্দ কৰোঁ কিয়নো আজিকালিতো মানে অনলাইনে হৈছে নহ্ সকলো আগৰ দিনৰ গতে বেংকলৈ গৈ সকলোখিনি তাতে গৈ কৰিব লাগে এইটো এটা মানে এটা সমস্যা সমস্যাই আচলতে সমস্যা বুলি ক'ব ক'ব লাগে এইকাৰণেই ক'ব পাৰি এইকাৰণেই যে কিয়নো আপুনি মানে সকলো সময়তে কিবা কাম থাকিলে বেংকলৈ গুচি যাব লাগে যথেষ্ট দূৰ যাব লাগিব আপোনাৰ তেনেকুৱা কমিউনিকেশ্যনৰ প্ৰয়োজন হ'ব যাবৰ বাবে আপুনি তেনেকুৱা যা যাব লাগিব ধৰক বেংকলৈ তাৰপাছত আকৌ তাত কামখিনি মানুহৰ ভিৰ লাগি থাকে বা তাত কেতিয়াবা ৰ' ৰ'ব লগা হয় ভিৰ হোৱাৰ বাবে তাৰপিছত সেইখিনি কৰি মেলি আহোঁতে আপোনাৰ যথেষ্ট সময় লাগি যায় মানে বেংকত গৈ কামটো কৰা মানে যথেষ্ট সময় লাগি যায় এইটো এতিয়া যে ইণ্টাৰনেট বেংকিং হৈছে যিটো এইটো বহুত ভাল বুলি মই ভাবোঁ কিয় মানে আপুনি ঘৰৰ পৰাই কৰিব পাৰে বেছি আপুনি মানুহটো মানুহজন তালৈ যাবৰ দৰকাৰ নহয় এক নম্বৰ কথা দ্বিতীয়তে আপুনি ঘৰত থাকিয়ে যিকোনো সময়ত আপুনি এইটো কৰিব পাৰে মানে বেংকৰ যিটো কামটো মানে ধৰি লওক পইচা ট্ৰেঞ্চফাৰ বা তেনেকুৱা ধৰণৰ কামবোৰ মানে ইণ্টাৰনেট বেংকিঙৰ দ্বাৰা কৰিব পাৰে সেইকাৰণে মই ইণ্টাৰনেট বেংকিং বেছিকৈ পচন্দ কৰোঁ মই যিহেতু এই ইণ্টাৰনেট বেংকিং নিজেও কৰোঁ হাঁ সেয়েহে মই এইটো ব্যক্তিগতভাৱে মানে এইটোৱেই পচন্দ কৰোঁ